আমি জীৱ জন্তুকেইটাৰ বেমাৰ হ'লে ঘৰতে আমি জুইৰ সেক দিওঁ আৰু নেমু পানী খোৱাওঁ থেকেৰা খোৱাওঁ আৰু ভালকৈ চাফাকৈ ৰাখোঁ সেইখিনিয়ে আমাৰ লাভ হয় আৰু আমাৰ পইচাকেইটাও বাঢ়ি বাছি যায়